নলবাৰীত বিভিন্ন ধৰণৰ সংস্কৃতি আছে যেনে তাৰ ভিতৰত এটা আছে ভঠেলি উৎসৱ ভঠেলি উৎসৱটো অসমৰ বেলেগ ঠাইত সেনেকৈ পালন কৰা দেখা নাযায় গতিকে এইটো নামনি অসমৰে এট উৎসৱ হয় ভঠেলি গতিকে যেনেকে বেলেগ কিছুমান উৎসৱক এটা ৰাজ্যিক মৰ্যদা দিয়া যায় ভঠেলিকো তেনেকুৱা এটা ৰাজ্যিক মৰ্যদা দিলে ভাল উজনি অসমৰ বিভিন্ন মানুহে ভঠেলি কি বুজি নাপায় গতিকে সেইখিনি যদি সেই মানুহমখাৰ কাষলৈকে উৎসৱটোক লৈ যাব পৰা যায় যদি বেছি প্ৰচাৰ আৰু প্ৰসাৰ পায় তেতিয়া সুবিধা হয় ভঠেলি আছে ইয়াৰ উপৰিও আন বিভিন্ন উৎসৱটো তথাপি ভঠেলি নামনি অসমৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ